অৰ্গেনিক ঘৰত উৎপাদন কৰা বস্তুবোৰ জৈৱিক বস্তুবিলাক ভাল মানুহৰ দেহৰ কাৰণে স্বাস্থ্যৰ কাৰণে সেইকাৰণে ঘৰৰ ফলমূল ঘৰৰ শাক পাচলিবিলাক মানুহে ব্যৱহাৰ কৰিব লাগে খাব লাগে পেকেটৰ বস্তুতকৈ জাংক ফুডতকৈ জাংক ফুডতকৈ ভাল জাংক ফুডবিলাক মানুহৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে স্বাস্থ্যৰ কাৰণে বেয়া সেইটো কাৰণে জাংক ফুড ব্যৱহাৰ কৰাটো মই পক্ষপাতী নহয় ঘৰৰ উৎপাদন কৰা বস্তু অৰ্গেনিক বস্তু জৈৱিক বস্তু ই মানুহৰ কাৰণে উপকাৰী মানুহৰ স্বাস্থ্যৰ কাৰণে মানুহৰ লিভাৰ মানুহৰ বৃক্ক কিডনি সকলোৰ কাৰণেই এইবিলাক বস্তু ভাল গতিকে জৈৱিক বস্তুবিলাকে মই প্ৰীফাৰেঞ্চ দিওঁ ঘৰত